হেল্ল' অঁ দাদা মই যোৰহাট চৰাইবাহীৰপৰা ক'লোঁ জ্যোতি বৰায়ে কালি যে আপোনাৰ কেবখন বুক কৰিছিলোঁ শিৱসাগৰৰ বাবে হয় অঁ দহ বজাত পোৱাকৈ মাতিছিলোঁ কিন্তু মানে আজি অলপ সোনকালে যাবলগীয়া হ'ল আঠমান বজাত আহি পাবহিনে বাৰু অঁ যিমান পাৰে সোনকালে আহিবচোন মানে সোনকালে গ'লে আৰু সোনকালে ওভতি আহিবপৰা হ'ব ঠিক আছে বাৰু আপুনি পাৰিলে সোনকালে আহিব